দেশ বিদেশ ঘূৰে যি দুই এটা কথা শিকে সি ভ্ৰমণ মানৱ জীৱনত জ্ঞানৰ অন্বেষণৰ কাৰণেই নজনাক জানিবৰ কাৰণে নুবুজাক বুজিবৰ কাৰণে নেদেখাক দেখ চাবৰ কাৰণে ভ্ৰমণ অতিকৈ প্ৰয়োজন ভ্ৰমণৰ জৰিয়তে মানুহে জ্ঞানৰ অন্বেষণ কৰিব পাৰে জ্ঞান তেতিয়া পৰিপুষ্ট হ'ব যেতিয়া আমি ভ্ৰমণ কৰিম আৰু যিহেতুকে সেই ভ্ৰমণৰ জৰিয়তেই বিভিন্নজনে বিভিন্ন সময়ত বিভিন্ন স্থানলৈ ভ্ৰমণ কৰে এই স্থানসমূহৰ সম্পৰ্কে বিৱৰণ দিছে আৰু তাকে অধ্যয়ন কৰি আমি কি কৰিছোঁ যে জ্ঞান লাভ কৰিছোঁ ধৰা হওক এজন ব্যক্তিয়ে আমেৰিকালৈ যাবৰ কাৰণে উৰাজাহাজত যায় ঠিক আমিও এদিন তেনেধৰণে অসমৰ পৰা যে কলকাতালৈ গৈছিলোঁ কলকাতালৈ যাওতে উৰাজাহাজত আমি উঠোতে প্ৰথমে কথাটো হ'ল আপোনাৰ এটা ভয়ৰ সঞ্চাৰ হৈছিল যিহেতু নেদেখা বস্তুটোক দেখিলে যিধৰণে এটা মনত বা হৃদয়ত অনুকম্পা সৃষ্টি হয় ঠিক সেইদিনা যে উৰাজাহাজত উঠোতেও আমাৰ এটা আনন্দ মিশ্ৰিত উত্তেজনাই কি কৰিছিলে বিৰাজ কৰিছিলে আমি যেতিয়া উৰাজাহাজত উঠিছোঁ তেতিয়া সেই উৰাজাহাজত লগ পোৱা ব্যক্তিসকলৰ লগত যেতিয়া আমি যোগাযোগ কৰিছোঁ ৰাখিছোঁ বা যোগাযোগ কৰিছোঁ এনে এটা ভাৱ হৈছিল যেন আমি নতুন এটা অভিজ্ঞতা ল'বৰ কাৰণেহে গৈ আছিলোঁ আৰু আমাক সেই উৰাজাহাজত থকা যি কেইজন হোষ্টেজ তেওঁলোকেও আমাক বিভিন্ন ধৰণে দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা আগবঢ়াইছিল যাৰ কাৰণে আমি যাত্ৰাপথত কোনোধৰণৰ অসুবিধা পোৱা নাছিলোঁ যেতিয়া আমি লাগিছিলে আৰু আমি উৰাজাহাজত উঠি গৈ থাকোঁতে যিহেতু কলকাতাৰ অভিমুখে যাত্ৰা কৰিছিলোঁ তাতে আমাৰ এখন চেমিনাৰ আছিল যিখন চেমিনাৰৰ কাৰণে আমি উৰাজাহাজত যাওতেও কি কৰিছিলোঁ যে চিন্তা কৰি গৈছিলোঁ সেই চিন্তা আৰু ওপৰৰ পৰা তললৈ চোৱা যি চাবৰ কাৰণে যি উৎভাৱ হ'ল সেইটো কিন্তু বহুত সেইটো কিন্তু আমাৰ হৈ নুঠিলে কিয়নো আমি সেই এই ওচৰত বহিব পৰা নাছিলোঁ আমি উৰাজাহাজৰ আকাশৰ যি বিনন্দীয়া চিত্ৰ সেইবোৰ উপভোগ কৰি সঁচাকৈয়ে আনন্দিত হৈছিলোঁ আৰু যিটো অভিজ্ঞতা অভিজ্ঞতা বুলিবলৈ হ'লে অভিজ্ঞতাৰে বৰ্ণনীয় অহংকাৰ বুলি মানুহে কয় সেইকাৰণে এটা কথা ক'ম যে উৰাজাহাজত উঠি যিটো অভিজ্ঞতা লাভ কৰিলোঁ সেইটো অবৰ্ণনীয় বৰ্ণনাই কিয়নো মোৰ হৃদয়ত অনুকম্পা মোৰ হৃদয়ৰ যি ভাৱ এই ভাৱবোৰ যেন আজি মই কি শব্দেৰে প্ৰকাশ কৰিব পৰা নাই লগ পোৱা উৰাজাহাজত পেছেঞ্জাৰসকলৰ লগত পতা কথোপকথন তেওঁলোকৰ সৈতে চিনা জনা পৰিচয় আৰু তেওঁলোকৰ লগত মত বিনিময়ে আমাক কি কৰিছিলে যথেষ্ট উপকৃত কৰিছিলে আৰু বহু ক্ষেত্ৰত সেই সময়ৰ যাত্ৰীসকলক তেওঁলোকে যিটো ব্যৱস্থা বা যিটো কথা কোৱা হৈছিলে সেইটোৱে কিন্তু আমাক সঁচাকৈ আনন্দিত কৰিছিলে কৰিছিলে আৰু আমি যেতিয়া লেণ্ডিং কৰিলোঁ আমি যেতিয়া নামিছিলোঁ তেতিয়াও তেওঁলোকৰ সেই এটা পথেৰে যেতিয়া আমি গৈ আছিলোঁ তেতিয়া নিজকে যেন এনেকুৱা এটা দেখাইছিলে আমি যেন ক'ৰ বিদেশৰহে মানুহ যিহেতু সেইবুলি ক'ব লাগিব যিহেতু প্ৰথম উৰাজাহাজত উঠিছিলোঁ উৰাজাহাজত উঠি যিটো অভিজ্ঞতা লাভ কৰিলোঁ সেই সঁচাকৈ আমাক আনন্দ প্ৰদান কৰিছিলে আৰু আগলৈও উঠিব লাগিব ভয়টো থাকিবই মানুহৰ ভয়েই এদিন ভক্তিলৈ ৰূপান্তৰ হয় আৰু এদিন সাহসলৈ ৰূপান্তৰ হয় যিদিনা উৰাজাহাজত আকাশত উৰিছিলোঁ সেইদিনা অদম্য এটা সাহস লৈছিলোঁ আৰু জীৱন যুঁজত যাতে আগুৱাই যাব পাৰিম আমি ভাবি লৈছিলোঁ উৰাজাহাজত উঠা প্ৰথম অভিজ্ঞতা বৰ্ণনা কৰিবলৈ গৈ যিহেতু আমি পুনৰ ক'লোঁ যে অভি ভ্ৰমণে কি কৰে যে আমাক মানসিকতাত সবল কৰে বা জ্ঞান অন্বেষণত কি কৰে অৰিহণা যোগায় আমি উৰাজাহাজত উঠা অভিজ্ঞতা বৰ্ণনা কৰোঁ